অসমীয়া ভাষাটো প্ৰথম আমি সৰুৰে পৰা মা আৰু দেউতাৰ পৰা আমি শিকি ক'বলৈ

আমাৰ পৰিয়ালবৰ্গ ওচৰ চুবুৰীয়াৰ পৰা আমি অসমীয়া ভাষাটো শিকিবলৈ লৈছোঁ তাৰ পিছত যেতিয়া আমি অসমীয়া ভাষাটো ক'বলৈ পাৰিছিলোঁ তাৰ পিছত আমাক শিকিব লিখিবৰ কাৰণে স্কুলত নাম লগাই দিছিলে চাৰ বাইদেউহঁতে স্কুলত অ আ ক খ হাতত ধৰাই ধৰাই লিখাইছিলে বোৰ্ডত দি পেলাই আমাক হাতত ধৰি ধৰি লিখাই লিখাই শিকাইছিলে যদিও আমি নোৱাৰিছিলোঁ তেতিয়া ছাৰ বাইদেউসকলে আমাক পিটিছিলেও তেতিয়া আমি বহুত কষ্ট পাইছিলোঁ পিছত যেতিয়া আমি অসমীয়া ভাষাটো বুজি পালোঁ ক খ খিনি অ আ খিনি সম্পূৰ্ণকৈ জানিছিলোঁ পঢ়িব পৰা হৈছিলোঁ তেতিয়াৰ পৰা আমি ভাবিছিলোঁ যে আমাক ছাৰ বাইদেউসকলে এনেই পিটা নাছিলে আমাৰ ভালৰ কাৰণেহে আমাক কষ্ট দিছিলে পিটিছিলে যেতিয়া আমি অসমীয়া ভাষাখিনি জানিলোঁ তেতিয়া বিভিন্ন ধৰণৰ কিতাপ পঢ়িব পৰা হ'লোঁ তাৰ ভিতৰত আমি অসমীয়া অভিধান মহাকাব্য় ধৰ্ম গ্ৰন্থ ভাওনাৰ নাটক উপন্য়াস কবিতা পুথি আদি পঢ়ি পেলাই আমি বিভিন্ন ধৰণৰ অভিজ্ঞতা আৰু জ্ঞান লাভ কৰিলোঁ এই সমূহ কিতাপ সকলোখিনি অসমীয়াতেই লিখা আছিল সেইটো কাৰণে পঢ়িবলৈ আমি খুব সুন্দৰভাৱে পাৰিছিলোঁ অভিজ্ঞতা লাভ কৰিলোঁ এই পুথিসমূহৰ ভিতৰত ধৰ্মগ্ৰন্থ মহাকাব্য় আদি পঢ়ি বিভিন্ন কাহিনী পঢ়ি পেলাই তাৰ পৰা আৰু আমি জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিলোঁ যিবোৰে মোৰ সামাজিক জীৱনত কিছুমান ক্ষেত্ৰত নিজক সংযত কৰা নিজক বুজনি দিয়া সৰুজনক উপদেশ দিয়া কিবা এষাৰ কোৱাত যথেষ্ট সহায় কৰি আহিছে এই আৰু অভিজ্ঞতাৰ ফালৰ পৰা কিন্তু বহুখিনি ক'বলগীয়া আছে কিন্তু সেইখিনি কৈ শেষ কৰিব নোৱাৰি মাত্ৰ আমি এই অভিজ্ঞতাৰ আভাসহে দাঙি ধৰিলোঁ